দৈনিক দৌৰাৰ প্ৰক্ষিণৰ প্ৰস্তুতিত আমাৰ উশাহ নিশাহ শ্বাস প্ৰশ্বাসত ভাল হয় আৰু অক্সিজেনৰ মাত্ৰা বাঢ়ে তেজৰ চলাচল ভাল হয় তেজৰ চলাচল আৰু অক্সিজেনৰ মাত্ৰা বৃদ্ধি পোৱাত আমাৰ স্বাস্থ্যও ভালে থাকে